কি এই ডিম্পু ডিম্পুক তই ভাল পা নেকি এই তই কিন্তু এনে বনোৱেই কিন্তু কিছুমান ভালে বাৰু আজি এতে আহিছিল নহয় গম পা হেনাই হে এতে আহিছিল অঁ কিবা চিমেণ্টৰ সেয়া উদ্বোধন কৰবা এই কিন্তু এইগিলাক দেখাই দেখাই বহুত পইচা কামালা অঁ এই হ'লেও কিন্তু তাৰ আকৌ ভাল এইগিলাক কৰি কৰিয়ে পইচা তাৰ ক'তো যাবা নালগে টেনচন নাই আৰু টেনচন নহোকে হয় অঁ সেইবিলাক কৰাই ভাল হ'বো এই ইউটিউব খুলি অঁ নতুনকৈ জিমনী লৈছি বোলে অঁ থাৰ বেচিলা বোলে এই আগত জিমনী লোৱা ভিডিঅ' বনে আৰু কিমান টকা লুটিলাক অঁ অঁ এই জিমনী সেইগিলাক এই সেহঁতৰ আকৌ দেখছা না নাই হেই দ'স্ত' বুলি ক'লিয়ে পইচা আহি যায় কেদাৰনাথ যাব কিজানি এবাৰ আকৌ

এই এইবিলাক ব্লগ আৰু ভিডিঅ' কৰ ভিডিঅ' কৰ অঁ অঁ অঁ মই দেখিলোঁ আজি অঁ সেয়ে ব্লগত পাবি আৰ লগত একলগে অঁ তাক চাওঁতে মানুহ চেলিব্ৰেটি মানুহ হৈ গেইছি একদম অঁ অঁ দৌৰি থাকে মানুহ উম সেইগিলাকে তেনেকৈয়েই ভাল আৰু দে এই নিউজ চেনেলতে মাতে তাক অঁ অঁ দে হ'ব দে অঁ চাওঁ চাওঁ হ'ল দে হ'ব